বাগিচাখন কৰিলে বহুতখিনি খৰচ হয় তাতে ঔষধ মাৰিব লাগে আৰু বিভিন্ন ধৰণৰ পোক পৰুৱা আহে তাত মানে ঔষধটো মাৰিব লাগে ফুলটো বেয়া হ'ব পাৰে তাৰে কাৰণে যত্ন ল'ব লাগে আৰু গৰু ছাগলী তেনেকৈ আহে আহিলে বেৰ দিব লাগে বেৰ দিওঁ তাৰপিছত আঁঠুৱা টাইপ মহৰি টানি দিওঁ যাতে মানে হাঁহ চাহ সোমাব নোৱাৰে আৰু পানী চানী দিব লাগে সঘনাই দি থাকিব লাগে পানীটো দিব লাগে ঔষধটো মাৰিব লাগে আৰু ফুলটো বেয়া হ'লে ছিঙি পেলাই দিব লাগে তাৰপিছত বহুতখিনি কষ্ট হয় ফুলত বহুত কষ্ট হয় আৰু পানী ডেইলি কৰিব মাৰিব লাগে পানীটো নামাৰিলে মানে প্ৰব্লেম হয় ফুলটো শুকাই যায় শুকাই গ'লে মৰহি যায় মৰহি গ'লে মানে ফুলটো মানে বস্তুটোৱে বেয়া হৈ যায় ঠাৰিকেইডাল বেয়া হৈ যায় তেনেকৈ বহুত লোকচান হৈ যায় যে তথ তথাপিও মানে বহুত যত্ন কৰিলে ভাল হয় আৰু ঔষধ মাৰিবই লাগে ঔষধ মাৰি থাকিব লাগে ফুলত মাৰিব লাগে ঔষধ ঔষধ মাৰি সদায় মাৰিব লাগে তাৰপিছত ফুলটো বহুত ভাল হৈ থাকে বহুত ডাঙৰ ডাঙৰ হয়